মই মোৰ জন্তুবোৰৰ যত্ন লওঁ সদায় ৰাতিপুৱা গৰুকেইটাক দানা বনাই দিওঁ তাৰপাছত পথাৰত এৰাল দি দুপৰীয়া পানী খুৱাই ছাঁত বান্ধি দিওঁ তাৰপাছত গধূলী ঘৰত আনি দানা বনাই দিওঁ গোহালত গোহালিত বান্ধি জাগ দিওঁ আৰু আঁঠুৱা তৰি দিওঁ গৰম দিনত ঘৰত থকা ছাগলীকেইটা গৰাল বনাই ৰাতি আঁঠুৱা তৰি থাকিবলৈ দিওঁ সকলোকে খোৱা বস্তুৰ যোগাৰ দিওঁ আৰু তেওঁলোকৰ দানাবিলাকত ভিন্নধৰণৰ প্ৰ'টিনজাতীয় বস্তুবোৰ ৰাখিবলৈ সদায় যত্ন কৰোঁ হাঁহ কুকুৰা হাঁহ কুকুৰাক ৰাতিপুৱা সদায় এৰি দিওঁ এৰাৰ পিছত দানা দি তেওঁলোকক আকৌ ভিন্ন ধৰণৰ প্ৰটিনজাতীয় দানা খাবলৈ দিবলৈ যত্ন কৰোঁ

তেওঁলোকৰ কণীৰ পৰা কুকুৰাবিলাকক ভিন্নধৰণৰ কেলছিয়ামজাতীয় দানা বা টেবলেট খাবলৈ দানাৰ লগত দিওঁ আৰু গাহৰিবিলাকৰ ঠিক তেনেদৰে ৰাতিপুৱা ৰাতিপুৱা তেওঁলোকৰ গৰালৰ পৰা উলিয়াই দি খাবলৈ দিওঁ খাবলৈ দি দিনটোত তিনি চাৰিবাৰ তেওঁলোকৰ প্ৰটিনজাতীয় খাদ্য যোগান ধৰোঁ আৰু তেওঁলোকৰ থকা গৰালটো সুন্দৰকৈ চাফা কৰি দিওঁ আৰু মোৰ এই কাম মোৰ ভণ্টি মা দেউতা তেওঁলোকে মোৰ লগে লগে সমানকৈয়ে যত্ন ল'বলৈ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিবলৈ তেওঁলোকেও ভিন্ন ধৰণেৰে যত্ন কৰে